শিল্পীসকলে প্ৰকৃতিৰ সৈতে নিজৰ সম্পৰ্ক কেনেধৰণৰ বা তেওঁলোকে সেই সম্পৰ্কক আনক দেখুৱাবলৈ নিজৰ শিল্প মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু এই মাধ্যমটোৱে বহুতো ভাল প্ৰভাৱ পেলোৱা আমি দেখিবলৈ পাওঁ এজন শিল্প শিল্পীয়ে নিজৰ শিল্পৰ যোগেদি মানুহক তেওঁৰ মনত চলি থকা কিছুমান ভাৱ অনুভূতি কষ্টকৈ দেখুৱাবলৈ সক্ষম হয় এজন মানুহক এটা বিষয়ৰ ওপৰত অৱগত কৰিবলৈ হ'লে শিল্পীজনে নিজৰ কলা কৌশল ব্যৱহাৰ কৰিব পাৰে তেওঁ হয়তো মুখেৰে কথা ভালদৰে বুজাই ক'ব নোৱাৰিলেও নিজৰ শিল্পৰ যোগেদি এজন মানুহৰ মনত ভালকৈ সাজ বহুৱাবলৈ সক্ষম হয়